আচ্ছা এই বহুত দিনৰ মূৰত মানে কি হ'ল ঘৰত এটা মানে পৰ্ব এটা আছে বিয়া আছে মে'ৰ চাব্বিছ তাৰিখ মানে তাকে বোলো তোমাকো ফোন কৰা নাই বহুত দিন খবৰ খাতিও লওঁ আৰু এই যে মাছৰ কি ৰেট চলি আছিলে কোৱাছোন বাৰু কি কি মাছৰ কি ৰেট ধৰা ত্ৰিশ কিলো পঁয়ত্ৰিছ কিলোমান আৰু ৰেটটো চাইহে হ'ব মানে বস্তুটো মানুহ মানে ধৰক মাংসও থাকিব মা মানুহ ধৰক পাঁচশ ছয়শ মানুহ আৰু পঁচিছ কেজি লোকেল কি আছে এতিয়া নাই তথাপিও বাৰু লোকেলত লোকেলত দামটো কেনেকুৱা চলি আছে এতিয়া

ডাঙৰ চাইজৰটো লাগিছিল মোক কিলো ছশ টকা বহুত দাম কৈছা দেখোন

নাই সেইটোয়েই এনেই এক কিলোমানত কেই পিচ মান হয়নো

এইটো ডাঙৰটো খাই ভাল পাব ন মানুহে পিচ হ'লে এই ডাঙৰ মাছটোৱে এই পাঁচশ মানকে ধৰা এনেই পাঁচশমান মানুহৰ কাৰণে বা ছয়শ বুলিয়ে ধৰি লোৱা ছয়শ মান মানুহৰ কাৰণে ত্ৰিছ কিলো হ'লে এনে হৈ যাব নে পিচে হ'লে হেৰি কৰা এই ত্ৰিছ কিলোৰে অৰ্ডাৰ কৰা মই পইচা বাৰু এডভাঞ্চ দি দিম আৰু এতিয়া বিয়াৰ আগদিনাখননে বিয়াৰ দিনাখনত দিবা এতিয়া তাৰমানে আহি ইয়াতে কাটি দিবা সন্মুখতে ভাবিছোঁ

হয় গুৱাহাটীতে ইয়াতে এই তোমাৰ এই ধাৰাপুৰ এটা কাম কৰিবা মই আহিবা এদিন আহিবা মানে বস্তুটো ঠিক কৰিলোৱেই আহি কিনে এডভাঞ্চটো লৈ যাবা আৰু গোটেই হেৰি খিনি কৰি ল'বা পিছে ফাইনেল বুলি ল ল'লো আৰু নে কি ঠিক আছে মনত ৰাখিবা আকৌ পিছত পিছত আকৌ আৰু একদম ভাল চাই দিবা আৰু যাতে কোনোৱে বেয়া নাপাই আৰু মানুহে দিয়া বাৰু আচ্ছা নাম্বাৰটো আছেই নহয় ফোন কৰিলেই হ'ল ঠিক ঠিক ঠিক ঠিক আছে বাৰু অ'কে